ক'ল্ড ড্ৰিংক্স বা পেকেটৰ চৰ্বত গৰম দিনত কিনি আনি খোৱাতকৈ মই ভাবোঁ ঘৰতে ঘৰৰ বাৰীতে যিবোৰ ফল মূল আছে তাৰে চৰ্বত মানে খোৱাটো এটা ভাল ভাল কথা কাৰণ এইবোৰ ক'ল্ড ড্ৰিংকছ আৰু পেকেটৰ চৰ্বতত বিভিন্ন ধৰণৰ কেমিকেল দিয়া থাকে সেইবোৰ খালে আমাৰ শৰীৰৰ বহুত বেয়াকৈ প্ৰভাৱ পেলায় শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় সেইবোৰ খোৱাতকৈ ঘৰতে বিভিন্ন ধৰণৰ চৰ্বত বনাই খাব পৰা যায় যেনে নেমু টেঙা মধুৰিআম বিভিন্ন ধৰণৰ ফল মূলৰ চৰ্বত বনাই খাব পৰা যায় সেইবোৰ খালে আমাৰ শৰীৰটোৰ কাৰণেও উপকাৰিত সেইবোৰ বিভিন্ন ধৰণৰ ঔষধি গুণো আছে বজাৰৰ পৰা যিবোৰ ক'ল্ড ড্ৰিংক্স কিনি আনে তাত বিভিন্ন ধৰণৰ কেমিকেল পোৱা যায় সেইবোৰ খালে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাই লিভাৰত খোৱা বোৱাত অলপ ক্ষতি হয় সেইকাৰণে মই ভাবোঁ যিমান পাৰে সেইবোৰ পৰা আঁতৰি থাকিব লাগে বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰ একেবাৰে সেইবোৰ সেৱন কৰিবলৈ দিব নালাগে যদি বেছি খাব বিচাৰে ঘৰতে বনাই খোৱাটো উচিত বিভিন্ন ধৰণৰ ফল মূলৰ চৰ্বত বনাই খুৱাওক ঘৰতে সেইবোৰ খালে শৰীৰৰ কাৰণেও ভাল ঔষধি গুণো থাকে সেইবোৰ খুৱাওক সেইবোৰ খালে বজাৰৰ পেকেটৰ চৰ্বত খোৱাতকৈ এটা ভাল মই ভাবোঁ ভাল ফলাফল পাব সেইবোৰ শৰীৰটো কোনো অপকাৰ নকৰে যিহেতু সেইবোৰ এটা দৰৱ পাতি নিদিয়া যিহেতু নিজেই হয় সেইবোৰ কোনো দৰৱ পাতি দিয়া নাথাকে বিভিন্ন ধৰণৰ কেমিকেল দিয়া নাথাকে সেইকাৰণে বজাৰত পোৱা ক'ল্ড ড্ৰিংক্সতকৈ মই ঘৰতে প্ৰস্তুত কৰা চৰ্বত খোৱাটোহে মই বেছি গুৰুত্ব দিওঁ কাৰণ সেইবোৰ এটা ভাল বস্তু